কলা উদ্যোগ আৰু শিল্পীসকলক টেকন'লজিয়ে বহু সহায় কৰিছে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনে ফে'চবুক ইনষ্টাগ্ৰাম আদি সেই সেইবোৰত সিহঁতে বহুত সহায় লাভ কৰিছে যেনেকৈ সিহঁতে যদি কিবা এটা ভিডিঅ' নহয় ভিডিঅ' হওক সিহঁতৰ কিবা প'ষ্ট হওক সিহঁতে যদি আপলোড কৰি সিহঁতে ভিউজ পায় সিহঁতে ফলৱাৰছবোৰ পায় তেনেকৈ সিহঁতে তাৰপৰা পইচাও ইনকাম কৰে তেনেকৈ বহুতো শিল্পীসকল ফে'চবুক নহ'লে ইনষ্টাগ্ৰামত আছে সিহঁতৰ বহুতো ফেজ পেজ আছে যিঅ য'ত নেকি সিহঁতক বহুতে ফ'ল' কৰি ৰাখি ৰাখিছে আৰু সিহঁতক বহুতে ছাপৰ্টো কৰে আৰু যদি আমি চাবলৈ যাওঁ ইনটাৰ ইণ্টাৰনেট যি যি নেকি বহুতো শিল্পীসকলক সহায় কৰিছে সিহঁতৰ নিজৰ কেৰিয়াৰটো ডেভেলপ কৰিবলৈ এতিয়া যদি আমি চাওঁ শিল্পীসকলে শিল্পীসকলে যদি কিবা এটা গান গাইছে নহ'লে কিবা যদি এক্টিং কৰিছে কিবা যদি চিনেমা কৰিছে প্ৰচাৰিত কৰিবলৈ কাৰণে সিহঁতে ইণ্টাৰনেটৰ সহায় কৰিছে য'ত নেকি ইউটিউব আছে তাত যদি কোনোবাই যদি শিল্পীয়ে যদি গান গাইছে ইউটিউবত সিহঁতে সেই গানটো আপলোড কৰিব পাৰে সেই আপলোড কৰি সিহঁতক মানুহে চিনি পায় নহ'লে কোনোবা যদি শিল্পীসকলে যদি কিবা যদি গীত কিবা যদি চিনেমা কৰিছে নহ'লে কিবা যদি এক্টিং কৰিছে যেনেকৈ শ্বৰ্ট মুভি হওক কিবা যদি লং মুভি হয় সিহঁতে ইণ্টাৰনেটৰ দ্বাৰা আপলোড কৰে নেটফ্লিক্স হওক ডিছ্নী প্লাছ হটষ্টাৰ তেনেকুৱা বহুতবোৰ প্লেটফৰ্ম আছে য'ত নেকি মানুহ য'ত নেকি ম নাট্যপ্ৰেমীসকলে যায় চাই সেই চি চিনেমাবোৰৰ সিহঁতে বহুত ভাল পায় য'ৰ য'ৰ পৰা নেকি শিল্পী শিল্পীসকলেও বহুত মৰম পাই আৰু এনেদৰে শিল্পীসকলে এনেকৈ বহু বহু সহায় লাভ কৰিছে টেকন'লজিৰ দ্বাৰা কাৰণ টেকন'ল'জিৰ দ্বাৰা সিহঁতে বহু জাগাতে প্ৰচাৰিত হৈছে যেনেকৈ বহুত গায়ক বহুত বহুত গায়ক বহুত অভিনেত অভিনেঅ অভিনেত্ৰী সিহঁতে বহুত এনেকৈ নিজৰ নাম নাম ওপৰলৈ গঢ়াই তুলিছে